অ এইটো ৰেইনব' পাৰ্লাৰত লাগিছেনে অ মোৰ মানে হেয়াৰ ট্ৰিটমেণ্ট এটা কৰিব লাগিছিলে মানে মোৰ চুলিখিনি তলৰ চাইডটো গোটেই ফাটি গৈছে আৰু মানে বহুত ৰাফ হৈ গৈছে সেইটো কাৰণে মই মানে কাইলৈ মানে পাৰ্লাৰলৈ যাম বুলি ভাবিছোঁ মই ইলেভেন মান বজাত তাত পোৱাকৈ যামগৈ মোৰ ঘৰ নাজিৰা থানাৰ ওচৰতে কাইলৈ ফ্ৰী আছে নহয় অ ঠিক আছে মই কৰিম বাৰু আৰু এনেই কিমান হ'ব বাৰু

অ অ মোৰ ইমান অ ইমান দীঘল নহয় বাৰু চুলিখিনি হ'ব বাৰু আপুনি চাই ল'ব মই যাম অ অ মই যোৱাৰ আগত ফোন এটা কৰিম বাৰু অ ঠিক আছে হ'ব